অঁ দমন্তী নেকি হা অঁ ক'ত গেছি মায়ে হে মোৰ একথোক কল পকিছিল হা কলথোক বেচিব লাগছিল পকো পকো হৈছে এইকেইদিন গ্ৰাহকো অহা নাই অঁ ক'বাত কিয় কি কথা হেই সেইটো একদম সহজ সেইটোও তুমি নাজানা না সেইটো তাৰমানে কি কৰিবা জানা প্ৰথমে ভোট জলকীয়াটা অলপমান মানে গৰম পানীত দি দিবা দি দহ মিনিট বা পাঁচ মিনিট সময় থাকিল তাৰপিছত পানীটো এখন মানে চেক্নাত যাব দিবা ভোট জলকীয়াকেইটা যাব দি সেইকেইটা একদম ধুনীয়াকৈ শুকান কাপোৰ এখনেদিও মুচিব পাৰিবা নহ'লে মানে ৰ'দত দিলেও হ'ব তাৰেপিছত দুই দিন বা তিনি দিন নিমখ অকণমান মিহলাই আইনাৰ গ্লাছত আইনাৰ বাতিয়ে হওক বা হেৰি বটলে হওক তাক তাতে থৈ দিবা দুদিন হোৱাৰ পিছত এক ৰ'দমান দি দিবা একদম বহুত শুকাই যাব নালাগে তাৰমানে এক ৰ'দ দিয়াৰ পিছত তুমি এটা কেৰাহীত তেল অকণমান গৰম কৰিবা তেলটো গৰম হোৱাৰ পিছত অকণমান সৰিয়হ দিবা

অঁ গৰম পানী উতলা গৰম পানীত দি দিবা অঁ দি আকৌ ৰ'দত দিবা

অঁ অঁ অঁ অঁ অঁ